এই সেইটো কনক শইকীয়া ঘৰ হয়নে মাঘৰ বিহু পালেহি নহয় কি যা যোগাৰ কৰিছে এই মি মিটিং এখন গোটাব লাগিব তেতিয়া প্ৰেচিডেণ্ট মিটিং এখন গোটাই প্ৰেছিডেণ্ট ছেক্ৰেটেৰী পাতি দিব লাগে কৰি খাব লাগে আৰু অঁ এই মিটিং এখন দিলেহে ভাল হ'ব তেতিয়া

এই মিটিং এখন দি প্ৰেচিডেণ্ট ছেক্ৰেটেৰী পাতি দিব লাগে মেজি নামঘৰতে পাতিব তাতে সেই ফাংচন চাংচন কি পতা হয়

অঁ অঁ

অঁ